অঁ জলবায়ু পৰিৱৰ্তনে আমাৰ অঞ্চলত বিভিন্ন ধৰণে প্ৰভাৱ পেলাইছে এতিয়া ধৰক খাদ্য খাদ্যৰ অভাৱ হয় কেতিয়াবা জলবায়ু পৰিৱৰ্তনৰ বাবে ধৰি লওক এই বৰষুণ পৰি আছে বৰষুণ পৰি আছে বৰষুণ পৰি থকাৰ সময়ত খাদ্যৰ মানে অলপ নাটনি হয় তাৰপাছত আকৌ খৰাং জলবায়ু যেতিয়া খৰাং বতৰ হয় তেতিয়া মানে মানুহৰ অকণমান মানে বৰষুণৰ প্ৰয়োজন হয় খৰাং বতৰত মানে মানুহে বহুত সময় কাম কৰি থাকিব নোৱাৰে ৰ'দত তাৰপিছত বেয়া বতৰৰ কথা ক'বলৈ গ'লে বেয়া বতৰ মানে আৰু কি বেয়া বতৰ হ'লে মানে মানুহ ঘৰৰ পৰা ওলাব নোৱাৰে ধৰক বিভিন্ন ধৰণৰ ৰাস্তা পদূলি বেয়া হৈ থাকে তাৰপাছত ধুমুহা ধুমুহাইতো বিভিন্ন ধৰণে মানুহৰ মানে বিভিন্ন ধৰণে ধুমুহাই মানুহক সমস্যাত পেলায় ধৰক এতিয়া ধুমুহাৰ ফলত ঘৰ দুৱাৰ এই সকলোবিলাক মানে ভাঙি ছিঙি লৈ যায় ধুমুহাই তাৰ ফলত মানুহে নিজৰ বাসস্থানৰ অভাৱত থাকিবলগীয়া হয় তাৰপাছত ঘৰ দুৱাৰ ভাঙি লৈ গ'লে মানে ধুমুহাই ঘৰ দুৱাৰ ভাঙি লৈ গ'লে আকৌ পুনৰবাৰ ঘৰ দুৱাৰ বনোৱাত মানে অলপ মানে কি কষ্ট হয় বা অলপ সমস্যাৰ সমাধান সমস্যাৰ সন্মুখীন হয় তাৰপাছত শিল বৰষুণৰ ক্ষেত্ৰতো ঠিক তেনেকুৱা ধৰণে কাম হয় মানে শিল বৰষুণ পৰিলেও মানে মানুহ ঘৰৰ পৰা ওলাই যাব নোৱাৰে ধৰি লওক গৰু ছাগলীবিলাক ওলাই যাব নোৱাৰে শিল বৰষুণ পৰাৰ ফলত মানে কেতিয়াবা মানুহৰ যিবিলাক মানুহৰ মানে টিঙৰ ঘৰ থাকে সেইবিলাক টিঙৰ ঘৰ মানে টিঙবিলাক ফুটি ফুটিও যায় কেতিয়াবা তাৰপাছত কৃষকসকলে এই বাধা বাধা আৰু লোকচানৰ সৈতে কেনেদৰে মোকাবিলা কৰে এতিয়া কৃষকসকল হৈছে দেশৰ কাৰণে মানে যুঁজাৰু বুলি ক'ব পাৰি কাৰণ ধৰি লওক খাদ্য খৰাং বা বেয়া বতৰ বৰষুণ ধুমুহা এইবিলাকৰ এইবিলাক যিমানে হৈ থাকক হৈ নাথাকক কৃষকে মানে সদায় নিজৰ কামটো কৰিবৰ কাৰণে চেষ্টা কৰে ধৰি লওক বেয়া বতৰতো কিছুমান কৃষকক দেখা পোৱা যায় যে পথাৰত কাম কৰি থাকে বা বৰষুণতো ভিজি ভিজি তিতি তিতি বিভিন্ন ধৰণৰ কৃষকসকলে পথাৰত বিভিন্ন ধৰণৰ খেতি বাতিত নিয়োজিত হৈ থকা দেখা পোৱা যায় মানে সেনেকুৱা ধৰণৰ কথা আৰু ধৰক এতিয়া কি বোলে ধৰি লওক এতিয়া মানে বৰষুণ পৰি থকাৰ সময়ত বা যেতিয়া বৰষুণ নপৰে ধান চানবিলাক কাটিবলগীয়া হয় তেতিয়া মানে বহুত বেছি জোৰত ৰ'দ দি থাকিলেও কৃষকসকলে পথাৰত থাকি কিনে পথাৰত থাকি কিনে মানে ধানটো কাটি থাকে এই এনেকুৱা ধৰণেই আৰু কৃষকসকলে মানে বিভিন্ন সমস্যাৰ সৈতে বিভিন্ন ধৰণে সমাধান কৰে